অঁ হেল্ল' অঁ ভালেই কোন বিকাশ নেকি অঁ অঁ ঠিকে আছে ভালেই ঘৰত ভালেই ভালেই তোমালোকৰ ফালে ভালেই ভালেই অঁ অঁ এই ব্যস্ত আছো এটা কামত লগ কৰিব লাগিছিল কিন্তু আজি ঘৰতে আছিলোঁ মই লগ কৰিম দেবাংগী গাৰ্ডেন অঁ ঠিক আছে তেনেহ'লে মই এবাৰ ঘৰৰ মানুহগৰাকীক সুধি লওঁ নেকি অঁ লৈ যাব পৰা যায় তেনেহ'লে তুমি হেৰি কৰিব লাগিব দেখোন অলপ সোনকালে যাব লাগিব চাৰি মান বজাতে যাম নেকি অঁ চাৰি মান বজাত আবেলি তিনিটাত চেষ্টা কৰিব লাগিব তেনেহ'লে অঁ অঁ ঠিকে আছে তেনেহ'লে দে ঠিক আছে ময়ো লৈ যাম বাৰু অঁ ঠিক আছে ল'ম বাৰু সেইটো পৰা যায় কিন্তু ক'বালে তোমাৰ ফ্লিম চাবলৈ যাব পৰা যায় কিন্তু চাবি আৰু অসমীয়া ফিল্ম আহিছে নে নাই অঁ অঁ অঁ অঁ অঁ ঠিকে আছে যাব পাৰি কিন্তু তেনেহ'লে টিকেতটো কাটি দিয়া যাওঁক নেকি অঁ তহতঁৰ কেই কোন কোন আহিব আমাৰো তিনিটা হ'ব অঁ অঁ অঁ তেনেহ'লে ছটা টিকেট মই কাটি দিওঁ নি তই কাটিবি নে মই কাটি দিম এতিয়া টিকেট অঁ ঠিক আছে তেনেহ'লে পাৰ্কতে লগ পাম তেনেহ'লে অঁ তিনিটা চাৰে তিনিটাত ওলাই যাম আৰু অঁ ঠিক আছে দে